অঁ তোমাৰ তাত হেৰি তোমাৰ দোকানত কি কি ফল মূল আছে বাৰু আমৰ দাম কেনেকে হৈছে এতিয়া কেজি হেৰি আপেলৰ কল আছে নেকি বাৰু অঁ অঁ কলৰ কেনেকৈ হয় নেকি মালভোগ কলৰ দাম হয় নে এনে চেনী কলৰ কিমান দাম অঁ অঁ ঠিক আছে তেতিয়া হ'লে আঙুৰৰ দাম কেনেকৈ বেচি আছে আপুনি চাওক হয় নেকি হেৰি কমলা ওলাইছে নেকি কমলা অঁ তাৰ দাম চাগৈ বেছিয়েই

তাৰ পিছত হেৰি এইতো হেৰি কি এইটো হেৰি আঙুৰ আঙুৰৰ চাগৈ শ বহুত দাম হ'ব মই তেতিয়া হ'লে আবেলিকৈ গৈ পেলাই তোমাৰ দোকানৰ পৰা মই বস্তু কেইটামান ল'মগৈ হ'ব দিয়া তেতিয়া হ'লে দেই